মই যিকোনো সময়তে শুনিব পৰা গানটো হৈছে ভাল পাব খোজোঁ আকৌ এবাৰ প্ৰবীণ বৰাৰ অঁ প্ৰবীণ বৰাৰ গান শুনি ভাল লাগে মোৰ বৰ বেছিকৈ এইটো গানেই ভাল লাগে

মই গানটো অলপ সময় গুণগুণাব বিচাৰোঁ অলপ তোমাতেই হেৰাওঁ মই ধাৰাসাৰ তোমাকেই বিচাৰোঁ প্ৰতিবাৰ ভাল পাব খোজোঁ ভাল পাব খোজোঁ আকৌ এবাৰ ভাল পাব খোজোঁ আকৌ এবাৰ গান মানে গানটোত বহুত মানে ভালপোৱাৰ হয় বহুত মধুৰতা আছে আৰু গানটো মানে গানটো প্ৰেমৰ প্ৰেম বুজাব পাৰি প্ৰেমৰ মহত্ব প্ৰেমৰ পৱিত্ৰতা সকলো বুজোৱা যায় বুজা গৈছে গানটোত